অঁ হেল্ল' প্ৰণামী হয় নে হেল্ল' অঁ প্ৰণামী কি কৰি আছা কি কৰি আছা অঁ এনেই ভালেই নহয় অঁ মোৰো ভালেই পূজাৰ দিনত এতিয়া কি অঁ এই পূজাৰ দিনত কি বজাৰ কৰিব নোযোৱা নেকি নতুনকৈ বিশাল এখন বহাইছে নহয় নতুনকৈ বিশাল এখন বহাইছে অফাৰ দিছে কিন্তু নতুনকৈ বিশালখন যে বহাইছে গৈছা জানো তুমি মৰিগাঁও টাউনত অঁ আমি মানে মই মানে ভাবিছোঁ আমি একেলগে যাম নেকি বোলো পূজাৰ দুদিন মানৰ আগতে বজাৰ কৰিবলৈ অঁ বহুত কম দামতে বোলে ব বহুত কম দামতে বোলে অফাৰবিলাক দি আছে বস্তুবিলাক দি আছে অঁ অঁ মানে কি পূজাৰ দুদিন মানৰ আগতেই যাম কোনদিনাখন যাওঁ মানে ওঁঠৰ তাৰিখ মানে যাবা নেকি নে ঊনৈছ তাৰিখে যাবা অঁ ঊনৈছ তাৰিখে যাব পাৰিবা অঁ অঁ পইচা চাগৈ তোমাৰ সৰহকৈ আছে মোৰ ইমান পইচা নাই তথাপিও কেইটামান কৰিম বুলি ভাবিছোঁ আ অঁ তথাপিও যাম বুলি ভাবিছোঁ আও কেইটামান আছে বাও নাই বুলি নকওঁ ইমান তথাপিও সৰহকৈ হ'লে ভাল লাগে পূজাত আৰু অঁ ঊনৈছ তাৰিখে কেইটা বজাত যাবা দহটা মানতে ওলাই যাবা হাঁ একেলগে লগ হ'ম চাৰিআলিতে অঁ ঠিক আছে হ'ব দিয়া অঁ ঠিক আছে হ'ব দিয়া ৰাখিছোঁ অঁ ওলাবা